অসমীয়া ভাষাটো এটা চহকী ভাষা ইয়াত বিভিন্ন ফকৰা যোজনা আৰু জতুৱা ঠাঁচ আছে ইয়াৰে অন্যতম এটা জতুৱা ঠাঁচ হ'ল কপালৰ ঘাম মাটিত পেলা কঁকালত টঙালি বান্ধ কাণ বাগৰা আৰু তাৰে অতিকৈ প্ৰচলিত হোৱা জতুৱা ঠাঁচ বা ফকৰা যোজনা এটা হ'ল অতি ভক্তি চোৰৰ লক্ষণ যি মানে সীমা লাংঘি মানে অলপ ভক্তিটো বেছি কৰা দেখুৱায় এই সেইটোকে বুজোৱা হৈছে যেনে চোৰে চুৰ কৰাৰ পিছত মই চুৰ কৰা নাই পুলিচটোক পালেই সি নিজে যাই কয় মই চুৰ কৰা নাই এই তেনেকুৱা ধৰণৰ কথা আৰু এটা আছে আদাক দেখিল আদাক দেখি উঠিল গা কেতুৰিয়েও বোলে মোকে মোকেই খা ইয়াৰ অৰ্থ হ'ল সমাজত থকা হিংসাকুৰীয়া মানুহবিলাকক উদ্দ্যশে এইষাৰ জতুৱা ঠাঁচ বা ফক ফকৰা যোজনা ইয়াৰ অৰ্থ হ'ল মানে এই চকু চৰহা মানুহবিলাকে যেনেকৈ আনৰ ভাল দেখুৱাব নোৱা নোৱাৰি যেনেকে ধৰি লোৱা হ'ল কোনোবা এজনে বিল্ডিং বান্ধিছে মানে বিল্ডিংটো ইফালে মোৰ পইচা নাই মানে মোক যেনেকৈ হ'লেও সেই বিল্ডিংটো লাগে বা তাৰ কিবা এটা অনিষ্ট হওক যাতে বিল্ডিংটো সম্পূৰ্ণ নহয় সেই তেনেকুৱা ধৰণৰ কথা তাৰ পিছৰ আৰু এটা আছে উপকাৰীক অজগৰে খায় কথাটো হ'ল অজগৰ এবিধ বিষা অবিষাক্ত সাপ যাৰ কোনো বিষ নাই সেই বুলি সি যদি মাহে মাহে যদি ফান্দত পৰি আছে আমি তাক তুলিবলৈ যাওঁ বা উদ্ধাৰ কৰিবলৈ যাওঁ সি হয়তো ভোকত আমাক নিমিষতে খাই পেলাব পাৰে আমি তাক উদ্ধাৰ কৰিছোঁ কৰা নাই সেইটো পিছৰ কথা তাৰ ভোকৰ নিবাৰণৰ নিমিত্তে সি হয়টো লগালগ আমাক ভক্ষণো কৰিব পাৰে গতিকে মানুহৰ ক্ষেত্ৰতো তেনেকুৱা উপকাৰ কৰোঁতে বা আনৰ ভালটো লক্ষ্য কৰোঁতে অলপ মানে সজাগ হৈ কৰিব লাগে আৰু এটা হ'ল অন্যতম আৰু এইটো মানে বেছিকৈ প্ৰচলিত টেঙা আম এবাৰহে বেচিব পাৰি ইয়াৰ অৰ্থ হ'ল বজাৰত যদি আমি বজাৰত যাওঁ তাৰ পিছত আৰু গবৰ্ণমেণ্টক উদ্দেশ্যে মানে আজিকালি এইটো বেছিকৈ মানে ব্যৱহাৰ কৰা হৈছে যেনেকৈ গৱৰ্ণমেন্টে প্ৰত্যেকবাৰে নিৰ্বাচনৰ টাইমত আমাক ভৰষা দি আহিছে এইটো কাম আমি আহিলে হ'ব কিন্তু যাই থৈ পিনাই তেওঁলোক যদি জয়যুক্ত হয় যাই থৈ পিনেই কথাটো ঘূৰি আহি পিনাই আগৰ আগৰ দলৰ দৰে একে হৈ যায় তেওঁলোকে একো নকৰে যাৰ ফলত মানে নেক্সট নিৰ্বাচনত তেওঁলোকে নিজে ভাবাৰ ধৰণে ফলাফলটো নাপায়